বাৰ্ষিক মেলা বুলি ক'লে বহুতো স্মৃতিয়ে সৰুৰে সৰু সৰুৰে কালৰ বহুতো স্মৃতিয়ে মনলৈ আহে যেতিয়া দেউতাই দুৰ্গা পূজা লক্ষ্মী পূজা বা ৰাস নলবাৰী ৰাসলৈ লৈ গৈছিলে তাত বিভিন্ন বিলাক বেলুন বা এনেকুৱা বিভিন্ন ধৰণৰ বস্তুবিলাক যেতিয়া কিনি দিছিলে সঁচাকৈ বহুত ভাল লাগিছিলে নলবাৰীৰ ৰাস বুলি ক'লে আৰু ক'বই নেলাগে আটাইতকৈ ডাঙৰ ৰাসখন নলবাৰীতে হয় এইটো এই অঞ্চলৰ সেই ৰাসলৈ প্ৰতি বছৰে যাওঁ মা দেউতাৰ লগত যাওঁ এতিয়াতো নিজে যাব পাৰোঁ অকলে যাব পাৰোঁ সৰুতেটো অকলে যাব নোৱাৰোঁ মা দেউতাই লৈ গৈছিলে গৈছিলোঁ বহুতে বেছি ভাল লাগিছিলে বহুতো মানুহ তাত আহে জমা হয় লগৰ সমনীয়াৰ লগত যাওঁ ভাল লাগে